হেল্ল' মই আপোনাৰ গ্ৰাহক সুৰক্ষা আইনৰ বিষয়ে অলপ জানিব বিচাৰিছিলোঁ অঁ মই কিছুমান সমস্যাৰ সন্মুখীন হৈছোঁ সেইকাৰণে আপোনাক কথাখিনি সুধিবৰ বাবে ফোন কৰিলোঁ কিছুমান সমস্যা মানে আপোনাৰ কিছুমান গ্ৰাহকৰ পৰা মিছা অভিযোগ পাইছোঁ তেনেকুৱা ধৰণৰ আৰু হয় হয় হয় হয় থেংক ইউ